মই দুহেজাৰ পোন্ধৰ চনত এটা টিভি কিনিছিলোঁ টিভিটো খুব কম দিনৰ ভিতৰতে বেয়া হ'ল পাঁচ নম্বৰৰ ভিতৰত দুই নম্বৰে দিব বিচাৰিম